হেল্ল' হয় মই এটা অৰ্ডাৰ কৰিছিলোঁ অলপ আগতে কিন্তু সেইটো অৰ্ডাৰ কৰা এতিয়ালৈকে আপোনাৰ এঘণ্টাতকৈ বেছি হ'ল এতিয়ালৈকে আহি পোৱা নাই মই অৰ্ডাৰ কৰিছিলোঁ ভেজ মঞ্চুৰিয়ান আৰু ভেজ চাও আৰু ম'ম' ভেজ ম'ম' কিন্তু এতিয়ালৈকে এঘণ্টাতকৈ বেছি হৈ গ'ল এতিয়ালৈকে অৰ্ডাৰটো অহা নাই এনেকুৱা কি কৰিব লাগিব বাৰু মই সেইকাৰণে ফোন কৰিছিলোঁ মোৰ অৰ্ডাৰ নাম্বাৰটো হৈছে চেভেনটি ফাইভ আ আপুনি যদি এবাৰমান চাই দিয়ে তেতিয়াহ'লে ভাল হ'ব আৰু কাইন্দলি অলপ অনুগ্ৰহ কৰি অলপ সোনকালে অৰ্ডাৰটো